হাঁহ কুৰা বেমাৰত আক্ৰান্ত জ্বৰ হয় জুপুকা মাৰে আচিনা হয় এইবিলাকৰ পৰা হাঁহ কুকুৰা দানাৰ পৰাও হয় বেমাৰ কিছুমান ঠাণ্ডা দিনত বেছি হয় জুপুকা লগা ঠাণ্ডা বতৰত গঁৰালত বান্ধি বান্ধি ৰাখিবলগীয়া হয় সন্ধিয়া টাইমত খুলি দিলে খুলি দিবলগীয়া হয় ভা ভাত চাউল এইবিলাকৰ লগত হালধি গুড়ি নিমপাত ৰচুন এইবিলাক খোৱাই বান্ধি বান্ধি ৰাখিবলগীয়া হয় ডক্টৰ দৰৱবোৰ খোৱাবলগীয়া হয় ডক্টৰ দৰৱ খোৱালে সোনকালে ভাল হয় আচিনা ওলালে আচিনাত কাণ ক তি আচিনা চকু বন্ধ হৈ কুকুৰা উঠিব নো নোৱাৰা হয়

বেমাৰৰ বহুতখিনি বাচিবলগীয়া হয় কুকুৰা হাঁহৰ বেমাৰৰ প্ৰতি ডক্তৰৰ পৰা পৰামৰ্শও ল'বলগীয়া হয় ডক্তৰ দৰৱ খোৱালে ভাল হয় কিছুমান থাকেও কিছুমান নাথাকেও ঠাণ্ডা দিনত এই বেমাৰটো বেছি হয় ৰোগবোৰ গঁৰালৰ ভিতৰ লেতেৰা হৈ থাকিলেও বেমাৰ হয় আকৌ কিবাকিবি বেয়া বস্তু খালেও বেমাৰ হয় সেইবোৰ কাৰণতো বেমাৰ সোনকালে হয় জ্বৰ একো খাব মন নকৰে

ঠাণ্ডা আত মানে খুচৰি খাবলৈ টান পায়

আদি দিলে হজম নহয় হজম নোহোৱা কাৰণেও বেমাৰ হয় হাঁহৰ হাঁহ হাঁহ কুকুৰা লক্ষণবিলাক একেই কুকুৰা বেছি সোনকালে জুপুকা লাগে জুপুকা লাগি থাকে একো খাব মন নকৰে আন্ধাৰত বান্ধি ৰক্ষা ৰাখিবলগীয়া হয় গৰম ভাৱ দিব লাগে লাইটৰ ব্যৱস্থাও দিব পৰা যায় গৰম ভাৱত তেনেকৈ ৰখা হয় আৰু অঁ লক্ষণবোৰ হাঁহৰ লক্ষণ হ'ল দেউকা কঁকালত কঁকাল বঙা সেইবিলাক হয় হাঁহ হাঁহৰ বেমাৰ